আমাৰ বিয়াৰ সাংস্কৃতিক অনুষ্ঠানটো আচলতে মানুহৰ আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে মানুহ যদি আৰ্থিকভাৱে টনকিয়াল হয় তেন্তে তিনিদিনীয়া আনুষ্ঠানিক কাৰ্যসূচীৰে বিয়া সম্পন্ন হয় বিয়াাৰআগদিনা হালুধ দিয়া কাৰ্যসূচী ৰাখে সেই হালুধ দিয়া কাৰ্যসূচীত ঘৰত অহা সকলো সদস্য অতিথি সকলক আৰু যি বিয়া কৰিব বিচৰা ল'ৰা বা ছোৱালীক হালুধ দিয়া হয় সকলোৱে ফূৰ্তি কৰে সেইদিনা খানাৰ আয়োজন কৰা হয় সকলোৱে একেলগে নাচ গান কৰে ধৰ্মীয় পৰম্পৰা সেই দিনটোৰ অন্ত পৰে তাৰ পিছদিনা বিয়াৰ দিন বিয়াৰ দিনা দৰা কইনাক একেলগে ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে বিয়া সম্পন্ন কৰা হয় বিয়া সম্পূৰ্ণ হোৱাৰ পিছত একেলগে প্ৰীতিভোজৰ আয়োজন কৰে প্ৰীতিভোজৰ পিছত সকলোৱে একেলগে একেলগে নাচ গান ফূৰ্তিৰে ফূৰ্তিৰে সেই দিনটো পাৰ কৰে আৰু ধৰ্মীয় পৰম্পৰাবোৰ বজাই ৰাখে অখুন্ন ৰাখে তাৰ পিছদিনা ধৰ্মীয় পৰম্পৰাৰে দিনটোৰ আৰম্ভণি কৰি দিনটোৰ আৰম্ভণি সকলো অতিথিসকলক তেওঁলোকক সম্বৰ্ধনা জনোৱা অতিথিসকলক চিনাকি পৰ্ব অনুষ্ঠান থাকে এই চিনাকি পৰ্ব অনুষ্ঠানত দৰা কইনাক একেলগে নাচ গান কৰিব দিয়ে দৰা কইনাৰ ভৱিষ্যতৰ বাবে আশীৰ্বাদ দিয়ে আৰু আশীৰ্বাদ দি সকলোৱে ঘৰা ঘৰি হয় এনেকৈ আমাৰ বিয়া অনুষ্ঠান কাৰ্যসূচী সমাপ্ত হয় মানুহ যি আৰ্থিকভাৱে যদি টনকিয়াল হয় তেন্তেহে তেওঁৰ বিয়া অনুষ্ঠানটো ডাঙৰকৈ পাতে আৰু যদি আৰ্থিকভাৱে টনকিয়াল নহয় যদি সাধাৰণ ঘৰৰ বিয়া হয় তেন্তে ধৰ্মীয় পৰম্পৰাৰে নিজৰ ৰীতি নীতিৰ মাজৰে সৰুকৈ বিয়াখন সম্পূৰ্ণ কৰে বিয়াৰ আগ দিনা জোৰোণ দিয়া জোৰোণ দি বিয়াৰ দিনা সৰুকৈ খানাৰ আয়োজন কৰি অতিথিসকলৰ মাজত নিজৰ পৰম্পৰা ৰক্ষা কৰি দৰা কইনাক আশীৰ্বাদ দিয়া তাৰপিছতেই তাৰপিছতেই সৰু সুৰাকৈ চিনাকি পৰ্বৰ আয়োজন কৰে এনেকৈ বিয়া কাৰ্যসূচী সম্পূৰ্ণ কৰে